প্ৰযুক্তি উন্নতিৰ বাবে বছৰ বছৰ ধৰি কম্পিউটাৰ বা মোবাইলত অসমীয়া লিখাটো সহজ হৈ পৰিছে কিন্তু ব্যৱহাৰ কৰা সঁজুলি আৰু প্লেটফৰ্মৰ ওপৰত নিৰ্ভৰ কৰি অভিজ্ঞতা ভিন ভিন হ'ব পাৰে মোবাইলৰ ক্ষেত্ৰত জি ব'ৰ্ড মাইক্ৰ'চফ্ট ছুইট কি আৰু ইণ্ডেক্স কীবৰ্ড আদি জনপ্ৰিয় কীবোৰ্ড এপসমূহে অসমীয়া সমৰ্থন কৰে ব্যৱহাৰকাৰীয়ে ৰোমান আখৰ ব্যৱহাৰ কৰি ধ্বনীগতভাৱে টাইপ কৰিব পাৰে আৰু কিবৰ্ডে ইয়াক অসমীয়ালৈ লিপি লৈ অসমীয়া লিপিলৈ ৰূপান্তৰিত কৰে আৰু তেওঁলোকে পোনপতীয়াকৈ অসমীয়া টাইপ কৰিব পাৰে কম্পিউটাৰ গুগল ইনপুট টুল আৰু মাইক্ৰ'চফ্ট ইণ্ডিক লেংগুৱেজে ইনপুট টুলৰ দৰে ইনপুট টুলে অসমীয়াত টাইপ কৰাটো তুলনামূলকভাৱে সহজ কৰি তোলে ধ্বনীগত টাইপিং বিকল্পসমূহ নবীনসকলৰ বাবে শিকি শিক্ষণ বক্ৰহ সৰল কৰে ইয়াত কিছুমান প্ৰত্যাহ্বানো পোৱা যায় যেনে টাইপিঙৰ গতি আৰু সঠিক সঠিকতা অসমীয়া টাইপিঙৰ নতুন ব্যৱহাৰকাৰীসকলে ইংৰাজী বা আন অধিক ব্যৱহৃত লিপিত টাইপ কৰাটো লেহেমীয়া বুলি বিবেচনা কৰিব পাৰি